সৌ সিদিনা এই দুহেজাৰ চৌব্বিছ চনৰ ফেব্ৰুৱাৰী মাহত গল্ডেন গল্ডেন লেগুৰ ফেষ্টিভেলৰ সৈতে সম্বন্ন হ ৰাখি সৰ্বভাৰতীয় আৰ্টিষ্ট মিট অনুষ্ঠিত কৰা হৈছিল অভয়পুৰীত সেই উদ্দেশ্যে অভয়পুৰীলৈ ৰাওনা হৈছিলোঁ আৰু তাতে ছবি আঁকিলোঁ সেই ছবি অঁকা সময়ত বিভিন্ন ম ব্যক্তিৰ লগ পালোঁ ভাৰতৰ তেওঁলোকৰ লগত কথা বতৰা হ'লোঁ ছবি আঁকিবলৈ একেবাৰে মন নাছিল তথাপি সকলোৰে সৈতে কিছু আঁক বাক কৰিলোঁ সকলোৱে কৈছে কিয় কি হ'ব এই বিষয়ে মই কিছুমান সৰু সৰু গোল গোল গোল অবয়ব আঁকি পেলাই এৰি দিলোঁ আৰু মানুহৰ সৈতে কথা পাতিলোঁ কাৰণ এই ব্যক্তিসকলক সদায় লগ নাপাম সেই বিষয়টো আছিল মোৰ বাবে অধিক গুৰুত্বপূৰ্ণ যিকেইজন মোৰ সতীৰ্থ বা অন্য দৰ্শকে মোৰ ছবিখন চাব আহিছিল ছবিখন চাই পেলাই কৈছিল যে কি হ'ব এইখন ছবি হ'ব জানো সময়বোৰ গৈ থাকিল মই বিভিন্ন প্ৰান্তৰৰ লোকসকলৰ লগত কথা বতৰা আৰম্ভ কৰিলোঁ দীৰ্ঘ সময় ধৰি কথা বতৰা চলোৱাৰ পাছত মই আহি দেখোঁ যে ছবিখনৰ ওপৰত পানী পৰি আৰু এক্ৰিলিক কালাৰ যদিও পানী পৰি কিছু হানি বিঘিনি হৈছে তথাপি মোৰ মোৰ সেই বিষয়ে আক্ষেপ আক্ষেপ নাছিল কাৰণ ৰাতিটো আগত আছিল ৰাতিটোৰ ভিতৰত মই ছবিখন আঁকি শেষ কৰিব পাৰিম বুলি মোৰ ধাৰণা হৈছিল গতিকে সেই বিষয়টো বাদ দি মই পুনৰ অন্য ব্যক্তিসকলৰ ওচৰত গৈ কথা বতৰা আৰম্ভ কৰিলোঁ যাতে তেওঁলোকক মই জানিব পাৰোঁ তেওঁলোকৰ বিভিন্ন বিষয়বোৰ মোৰ অৱগত হয় মোৰ সেই বিষয়ে আলোচনা কৰি মোৰ যথেষ্ট লাভ হৈছিল কাৰণ মোৰ কিছুমান বিষয়ত মোৰ একেবাৰে ন্যূনতম জ্ঞানো নাছিল এজন দেলহীৰ চিত্ৰকৰ আছিল তেওঁ ছবি আঁকিছিল তেওঁ তেওঁ আচলতে যিটো বিষয়ত কাম কৰে সেই বিষয়টো মোৰ সম্পূৰ্ণ অজ্ঞাত আছিল কাৰণ আমি আমি যিবোৰ মুকুতা মণি মুকুতা আঙুঠি বা অন্য পিন্ধোঁ বা ঘৰটনৰ বাবে ব্যৱহাৰ কৰা হয় নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয় সেই তেনে কোনো তেনে কোনো শিলৰ ওপৰত তেওঁ খুদায় কৰে সেই বিষয়টো মই সম্পূৰ্ণ অজ্ঞ আছিল আৰু আমাৰ ভাৰতবৰ্ষৰ কোন কোন ঠাইত সেই বিষয়টোৰ বজাৰ বহে কোন ঠাইত কি কোন ঠাইত উৎপাদন হয় সেই বিষয় তেওঁ মোক যথেষ্ট জ্ঞান দিলে সেই বিষয়টোৱে মোক বহুত আকৰ্ষিত কৰিলে সময় সময় পাৰ হৈ গ'ল তেনেকৈ যথেষ্ট সময় অতিবাহিত কৰা পাছত মই আহিলোঁ পুনৰ মোৰ ছবি য'ত আকিছিলোঁ তালৈ দেখিলোঁ যে অন্যসকলে প্ৰায় ছবিবোৰ কমপ্লিট কৰিছে তেওঁ সম্পূৰ্ণ ছবিবোৰ দেখি পেলাই মোৰ কোনো ঈৰ্ষা হোৱা নাছিল মোৰ কোনো আক্ষেপো নাছিল মই ছবি আঁকিবলৈ চেষ্টাও নকৰিলোঁ মই পুনৰ অন্য কিছু অন্য কিছু ব্যক্তিৰ ওচৰলৈ গ'লোঁ তেওঁলোকৰ সান্নিধ্য লাভ কৰিলোঁ তেওঁলোকৰ সৈতে কথা বতৰা হ'লোঁ তেওঁলোকৰ বিষয়ে জানিলোঁ এজন আৰ্টিষ্ট আহিছিল চিত্ৰকৰ তেওঁ আছিল হাৰিয়ানাৰ তেওঁ কেলিগ্ৰাফী তেওঁ কেলিগ্ৰাফি যিটো আমাৰ হস্তাক্ষৰ সেই বিষয়ত আছিল সম্পূৰ্ণ তেওঁ পাৰ্গত তেওঁৰ তেওঁৰ লাইনবোৰ ইমান ইমান পাৰফেক্ট আছিল যে তেওঁ সেই বিষয়ে ক'বলৈ কোনো ভাষা নাই তেওঁৰ সেই বিষয়বোৰ দেখি মোৰ বহুত ভাল লাগিল আৰু তেওঁক এই বিষয়ে নানা প্ৰশ্ন কৰিলে তেওঁ যথাযথ উত্তৰ দিলে ভাল লাগিল ঠিক তেনেধৰণে বহু বহু বিষয়ৰ জ্ঞান লাভ কৰা হ'ল কিন্তু মোৰ ছবিখন হোৱা নাছিল অন্য বন্ধু কেইজন মানে মোক শিল্পী বন্ধুসকলে মোক ক'লে যে কি হ'ব ছবিখন এনেই ৰৈ যাব নে কি এইখন কেনভাছ আৰু এক্ৰেলিক কালাৰবোৰ অ'ত ত'ত পৰি আছিল তেতিয়া মই ভাবিলোঁ যে ছবিখন কৰাটো ভাল হ'ব তেখেতলোকে মোক বিভিন্ন বিভিন্ন ধৰণে ক'ল যে এনেকুৱা ধৰণে ছবিখন আঁকিলে ভাল লাগিব ছবিখনৰ এইটো বিষয় ভাল আছে এইটো বিষয়ে মই নহয় মই এটা নিজ নিজস্ব গতিত মই ছবিখন আঁকিবলৈ ধৰিলোঁ আৰু ছবিখন আঁকি শেষ কৰিলোঁ এই ছবিখন অঁকাৰ সময়ত মই আমোদজনক কথাটো হ'ল কি সকলোৰে এটাই বিয়োগাত্মক চিন্তাধাৰাৰে ইমান মন্তব্য আহিছিল যে সেই মন্তব্যখিনিৰ মোৰ মই বেলেগ ধৰণে তাক উপস্থাপন কৰিবলৈ পায় মই হয় অত্যন্ত সুখী হ'লোঁ তেনেকৈ তেনেধৰণৰ এখন ছবি আঁকিবলৈ কেৱল ময়ে নহয় যিকোনো শিল্পীৰ আগ্ৰহ প্ৰকাশ কৰে আৰু সেই ছবিখন তেওঁৰ কাৰণে খুব সুন্দৰ সদ সঁচাই হয় ছবিখন মই আঁকি শেষ কৰিলোঁ শেষ কৰাৰ পাছত সকলোৱে বাহ্ বাহ্ দিলে ভাল পালোঁ আৰু এই ছবিখনৰ বিষয়ে মই ক'বলৈ পাই আজি আজিও মই সন্তোষ প্ৰকাশ কৰিছোঁ নিজেই মই প্ৰকাশ কৰিছোঁ হয়টো মই বক্তব্যত এই বক্তব্যত খুব ভাল ধৰণে এই বস্তুটো উপস্থাপন কৰিব পৰা নাই তথাপিও এখন ছবি হিচাপে যিখন ছবিত মই বহুত বহু বহুত আকাৰ আঁকিছিলোঁ বহুত আকাৰ আকাৰখিনি কিন্তু বহুত বেছি ৰঙেৰে বোলোৱা নাছিলোঁ মাত্ৰ কিছু নিৰ্ধাৰিত কেইটামান ৰঙৰ সমষ্টিৰে মই গোটেই ছবিখন পৰিপূৰ্ণ কৰিছিলোঁ আৰু তাৰ বিন্যসটোত মই যথেষ্ট গুৰুত্ব দিছিলোঁ কিন্তু প্ৰথম অৱস্থাত যিখিনি স্কেট্ছ কৰা হৈছিল সেই স্কেট্ছখিনি দেখি লোকসকলৰ যিখিনি মন্তব্য সেই মন্তব্যখিনিয়ে মোক আৰু উৎসাহিত কৰি কৰিছিল আৰু সেই উৎসাহৰ উৎসাহৰ যথাযথ উত্তৰ হিচাপে মই ছবিখন খুব ভালদৰে শেষ কৰিব পাৰি মোৰ ভাল লাগিছিল এইটো মোৰ মোৰ বাবে এক গুৰুত্বপূৰ্ণ কথা মানুহে যিকোনো বিষয়টো আৰম্ভণি কৰি আৰম্ভণি কৰাটো ডাঙৰ কথা নহয় সেই এটা বস্তু খুব সুন্দৰভাৱে উপস্থাপন কৰি সুন্দৰভাৱে শেষ কৰাটোহে অতি গুৰুত্বপূৰ্ণ এই বিষয়টো এই মেছেজটো মই সকলোকে দিব খোজোঁ আৰু এই বিষয়ে যিকোনো শিল্পীয়ে হয়টো ক'ব পাৰে যে প্ৰাৰম্ভিক কামখিনি অৰ্থাৎ স্কেচিংটো যদি ভাল নহয় স্কেচটো যদি ভাল নহয় জঁকাটো যদি ভাল নহয় ছবিখন ভাল নহয় কিন্তু মই ক'ব খোজোঁ যে ছবিখন এজন দক্ষ শিল্পীৰ বাবে ছবিখনৰ জঁকাটো মাত্ৰ এটা ন্যূন্যতম জোখ মাখহে তাৰ পাছৰখিনি তেওঁৰ কাম কাৰণ ৰঙৰে পৰিপূৰ্ণ কৰা কৰাৰ পাছত ছবিখন যেতিয়া সম্পূৰ্ণ হৈ উঠিব ছবিখনে ছবিখনৰ বক্তব্যই ছবিখনৰ কথা যেতিয়া ক'ব সেই তাৰ ওপৰতে এজন শিল্পীৰ দক্ষতা নিৰ্ভৰ কৰে সেই ছবিখনৰ বিষয়ে কৈ পেলাই মই এতিয়া ভাল পাইছোঁ আৰু তেনেধৰণৰ ছবি আঁকিবলৈ হয়টো নিজেও উৎসাহিত হৈছোঁ ভৱিষ্যতেও এনেকুৱা ধৰণৰ ছবি আঁকিম আৰু মানুহৰ সমাগমৰ মাজত ছবি অঁকাটোৰ এটা বেলেগ মাদকতা আছে কাৰণ বহুজনে বহু ধৰণৰ মন্তব্য কৰে হয়টো তেওঁলোকে ক'ব পাৰে এইখে এই বস্তুটো এনেকুৱা ধৰণৰ হ'ব লাগিছিল এই বস্তুটো তেনেকুৱা ধৰণৰ হ'ব লাগিছিল সেই মন্তব্যবোৰ সেই মন্তব্যবোৰ এৰাই চলি সম্পূৰ্ণ নিজৰ বস্তুটো উপস্থাপন কৰাটো এখন এজন শিল্পীৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় সেই বিষয়টো ওপৰত অটল হৈ থাকিব পৰাজনেই সুন্দৰ ছবি এখন উপস্থাপন কৰিব পাৰে এই বিষয়টোৱে মোক সকলোৰে লগতে এই কথাটোও সকীয়াই দিলে যে ছবি এখন আঁকিবৰ কাৰণে কেৱল মাত্ৰ হা নিজৰ দক্ষতাই সম্পূৰ্ণ নহয় নিজৰ বুদ্ধিমতাৰো প্ৰয়োজন